হয় কোনে ক'লে হয় হয়

পাৰিছে পাৰিছে সি ইমান কম বয়সতে বহুতখিনিয়ে বস্তু সি ধৰিব পাৰিছে এনে আমি গান আপোনাৰতো ছবছৰ বয়সৰ পৰা আমি এডমিশ্যন দিওঁ তাৰতো এতিয়া আপুনি কোৱামতে তাৰ আঠ বছৰ বয়সত সি বহুতখিনি বস্তুৱে ক কেপচাৰ কৰিছে মানে কাৰণ বিভিন্ন ধৰণৰ স্বৰ থাকে সেইখিনি বস্তু সি ধৰিব পাৰিছে মানে যিখিনি পতককৈ মানে ধৰিব নোৱাৰে মানুহে হাৰমনিয়ামখনো তাক সেইদিনাখন অকণমান দেখাইছিলোঁ তাত কোনটো সা ৰে গা মা হয় সি সেইখিনি বস্তু মানে মনত ৰাখিব পাৰিছে পাৰিছে পাৰিছে ঠিকে মই ইয়াতে আপোনাৰ হাৰমণিয়াম তাবলা গান এই তিনিটাই বস্তু শিকোৱা হৈছে বৰ্তমানলৈকে আৰু মোৰ ল'ৰা এতিয়া বৰ্তমান বাহিৰত আছে কিন্তু সি এতিয়া মানে প্লেনিং কৰি আছে যে সি আপোনাৰ ইয়ালৈ আহি সি মানে গিটাৰ শিকাব তো আপুনি ভৱিষ্যতে যদি মানে গিটাৰ শিকাম বুলি যদিও ভাবিছে অঁ এতিয়া সি হয় হয় বৰ্তমান সি এতিয়া বাহিৰত মানে অকণমান চাকৰি কৰি আছে কিন্তু সি অসমলৈ অহাৰ কথা ভাবি আছে যদি সি অসমলৈ আহে তেতিয়া মানে সি ভাবিছে সি গিটাৰ শিকিছিলে এটা টাইমত আৰু তাৰ ভালকৈয়ে বজায় সি সি মানে গিটাৰ শিকাম বুলি ভাবিছে মই যেনেকৈ গান শিকাওঁ তেনেকৈ সি গিটাৰ শিকাম বুলি ভাবিছে তেতিয়া আপোনাৰ ল'ৰাটোক মানে আপুনি গানৰ লগতে গিটাৰো শিকাব পাৰিব আৰু

অঁ অঁ হয় বাৰু কিন্তু মানে আপুনি বৰ্তমান এটাই শিকক চোন মানে গানটোত মন দিছে যেতিয়া গানটোতে হয় গানখিনি প্ৰথম অৱস্থাত যিখিনি আমাৰ হয় সেইখিনি অকণমান শিকি লওক তাৰপিছত লাহে লাহে শিকিলেও হ'ব বাৰু যিহেতু আঠ বছৰ হৈছেহে তাৰ এতিয়া ইমান সৰু হৈ আছে ইমানখিনি ল'বলৈ অলপ কষ্টও হ'ব পঢ়াও আছে যিহেতু

হয় হয় দেখা পায় থাকে কাৰণে আচলতে মনটো গৈ থাকে হয় হয় তাকে হাঁ নাই নাই নাই একো নাই তাকে আপুনি বৰ্তমান এতিয়া গানটো শিকাওক এতিয়া আমাৰ গানৰ কোৰ্চটো যিহেতু আঠ বছৰ আপোনাৰ পিপি ওৱান পিপি টু পিপি থ্ৰি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ ফ'ৰ্থ ইয়াৰ ফিফ্থ ইয়াৰ আঠ বছৰ তাৰ এতিয়া আঠ বছৰ হৈছে এতিয়া ষোল্ল বছৰ বসয়লৈকে এতিয়া সি গানটো কম্প্লিট কৰি কৰিব তাৰ মাজতে আপোনাৰ বাৰ তেৰ বছৰমান বয়সত মানে আৰু ধৰি লওক তিনি চাৰি বছৰমানৰ পিছত আপুনি গিটাৰত দি দিব মোৰ ল'ৰাটো মানে সি অহা বছৰমানলৈ অসম আহিবই মানে এতিয়া হয় হয় হয় পাৰিব পাৰিব মই তাক প্ৰথম দেখোঁতে মানে সি যেতিয়া আনৰ লগত সি যেতিয়া শিকিছিলে তেতিয়া টীমত আছে মানে গ্ৰুপত যদি প্ৰেক্টিচ কৰিছে সেই বস্তুবিলাক মানে কেপচাৰ কৰিছে মানে বহুত তেতিয়া মই আমি ইয়াক যিহেতু ইমান বছৰৰ পৰা গান শিকাই আছোঁ ধৰিব পাৰোঁ কোনে কেনেকৈ ল'ব পাৰিছে এনেকুৱা নহয় আৰু বাকীখিনিয়েও ল'ব পাৰিছে কিন্তু সি অকণমান সোনকালে বস্তুবিলাক কেপচাৰ কৰিব পাৰিছে সেইকাৰণে গম পাইছোঁ আৰু হয় হয় তাকে অঁ অঁ ঠিক আছে দিয়ক মোৰো এতিয়া ক্লাছ এটা পিছবেলা অকণমান দেৰিকৈ যাওঁ হয় নাই নাই নাই একো নাই নাই নাই একো না